ভাল গুণৰ আৰু সুস্থ জীৱ জন্তু চিনাক্ত কৰি বুলি ক'লে বুলি আমি পৰামৰ্শ হিচাপে আমি এতিয়া কাক ব এই বয়োজ্যেষ্ঠ মানুহবিলাকক সদায় সোধা হয় আৰু ধৰক নিজৰ অভিজ্ঞতা অনুযায়ীও কিছুমান এনেকৈ অভিজ্ঞতায়েও বহুত কথা শিকায় মানুহক

এই ডক্তৰ হয় তে তেওঁ বহুতখিনি সহায় কৰে ভাল গুণৰ জীৱ জন্তুবিলাক আনিবলৈ এতিয়া ছাগলী পুহিলে ছাগলী পোহা ক্ষেত্ৰত এতিয়া ছাগলী পুহোঁ ছাগলীকে ধৰক উদাহৰণ হিচাপে ছাগলী পুহিবলৈ হ'লে মানে আমি ধৰক ছাগলীজনী সৰু ও ছুটী ছাগলীজনী পুহিলেও আমাৰ তেনেকৈ আমাৰ এতিয়া ভাল উচিত দাম নাপাওঁ তে তে ভাল সেই তেনেকুৱা চুটি সৰু ছাগলীজনীয়ে পোৱালিও সৰু দিয়ে গতিকেলৈ আমি ইমান তা তাৰ পৰা পইচা নাপাওঁ গতিকেলৈ ছাগলীজনীয়ে যদি কাণখন পৰা থাকে দীঘল থাকে ওখ থাকে তেনেধৰণে তেনেকুৱা ছাগলী সঁচটোও ভাল হয় তেনেহ'লে আমি পোৱালিৰ পৰা খাচি এটা বিকিলে আমি পইচা পাওঁ যথেষ্টখিনি কিন্তু সৰু এটাৰ পৰা আমি ইমান পইচা নাপাওঁ গতিকেলৈ এইবোৰ ছাগলী আজি আজি প্ৰায় সাত আঠ বছৰৰ পৰা ছাগলী পুহি পিনে নিজৰ অভিজ্ঞতাও বহুতখিনি কথা কয় অভিজ্ঞতাৰ পৰাও শিকিছোঁ আৰু ধৰক এনেকৈ মানুহক মানুহৰ আগত দেখিলেও আমি এতিয়া ধৰক ক'ৰবাত কেনিবা গ'লে দেখিলে মানে ভাল জাতৰ বোলে এই ছাগলীজনী ভাল দেই তেনেকৈ কৰি কাণখন পৰা এনেকুৱা খোৱা বোৱা সিহঁতৰ কি খুৱাব লাগে কি খায় তেনেকৈ সোধোঁ আমি সুধি তেনেকৈ পোৱালিবিলাক তেনেকৈ আনিবলৈ চাওঁ যত্ন কৰোঁ আৰু ক'ৰবাত ভাল সঁচৰ হেৰি আছে নেকি বুলি আছে নেকি বুলি আমি জানিবলৈ যত্ন কৰোঁ তেনেধৰণে পালে মানে আনো আনো ঘৰলৈ তাৰপিছত গৰুৰ ক্ষেত্ৰতো ধৰক গৰু বুলি ক'বলে আমাৰ জাৰ্চি গৰু আছে জাৰ্চি আমি জাৰ্চি গৰুৰ ভাল জাতেই আনো আনি ভাল জাতৰ জাৰ্চি গৰুৰ ভাগ আছে বহুত

আমি সেই গাখীৰ পাওঁ গতিকেলৈ তাৰ প্ৰজাতিটো ভাল হ'লে মানে সঁচটো ভাল হ'লে আমি নিজে উপকৃত হওঁ এইবিলাক কথা আমি

উন্নত মানদণ্ডৰ যেনে চিকিৎসা ওলাল চিকিৎসা উন্নত মানদণ্ডৰ চিকিৎসাবিলাকে বহুতখিনি উপ হয়